ৰন্ধা সময় নিৰ্ভৰ কৰে আপুনি কি ৰান্ধে নাইবা আপোনাৰ ৰেচিপিটোৰ ওপৰত গতিকে ৰেচিপি নজনাকৈ আমি ৰন্ধাৰ সময়ৰ বিষয়ে ক'ব নোৱাৰিম তথাপি আমাৰ প্ৰায়ে দুঘণ্টাৰ ভিতৰত বা দুঘণ্টাতকৈ কম সময়ত প্ৰায় যিকোনো ভাল ৰেচিপি আমি বনাই দিব পাৰিম মই প্ৰথমে যিদিনা ছাগলী মাংস বনাবলৈ গৈছিলোঁ মই তাৰ ৰেচিপিটো ভালকৈ জনা নাছিলোঁ যাৰ কাৰণে মই মোৰ প্ৰথম দিনাৰ ৰন্ধা অৰ্থাৎ ছাগলী মাংস বনোৱা দিনটিত ছাগলী মানে মাংস ভালকৈ সিজাই নাছিলে যাৰ কাৰণে মই আকৌ এবাৰ পানী দি ধুই সেই মাংসটো আকৌ এবাৰ ৰেচিপি বনাবলৈ বাধ্য হ'লো মোৰ মাৰ সহায়ত মোৰ মায়ে তেতিয়া সহায় কৰি দিছিল আৰু ৰেচিপিটোৰ বিষয়ে ধুনীয়াকৈ কৈ দিছিল আৰু লাষ্টত সেইখিনি মাংসই ধুনীয়াকৈ সিজিছিল আৰু তাৰ তাৰ লাগত ধুনীয়াকৈ ভাত সানি খাব পাৰিছিলোঁ